অঁ ঠিক আছে পাৰিম অঁ অঁ অঁ অঁ হ'লে হ'ব অঁ কি হয়গৈ এতিয়া চাৰি পাঁচটামান বজাত যাম অঁ নহ'ব জানো অঁ তেতিয়াহ'লে

অঁ অঁ অঁ

অঁ ঠিক আছে হ'ব দিয়ক